খাদ্যভ্যাসে আমাৰ শৰীৰত যথেষ্টখিনি উঠা নমা হৈ থাকে শৰীৰটো যদি ভাল খাদ্য খোৱা হয় তেতিয়া শৰীৰটো সদায় ভালে থাকিব

নিচা জাতীয় দ্ৰব্য এইখিনি যদি এৰাই চলিব পৰা হয় তেতিয়া আমাৰ হাৰ্টৰ ৰোগীৰ সংখ্যা যথেষ্টখিনি

ধপাত জাতীয় খাদ্য সেৱন কৰিবলৈও যদি এৰি দিয়ে তেতিয়া যথেষ্টখিনি হাৰ্টৰ সংখ্যা আমাৰ গাঁওবিলাকত কমিব বুলি মই ভাবোঁ